ভাৰতৰ বিভিন্ন খাদ্য সম্ভাৰ আছে ইয়াৰে বহু বহুতো খাদ্য থলুৱা আৰু বহুতো বাহিৰৰ পৰা অহা যিহেতু ভাৰতত বিভিন্ন জাতি ধৰ্মাৱলন্ৱীৰ লোকে বসবাস কৰে আৰু এই জাতি জনজাতিৰ লোকসকলৰ বহুতো নিজৰ নিজৰ মানে থলুৱা খাদ্যৰে ভৰপূৰ হৈ আছে এই থলুৱা খাদ্যবোৰ যথেষ্ট সোৱাদ লগা হয় ভাৰতত ব্যৱহাৰ কৰা কিছুমান মূল খাদ্য হৈছে ভাত ৰুটি পৰঠা এনেধৰণৰ বিভিন্ন খাদ্য আছে আৰু ভাৰতৰ বিভিন্ন ঠাইসমূহত মানুহে নিজেই খেতি কৰে ইয়াত ইয়াৰ ভিতৰত ধান ঘেঁহু বিভিন্ন ধৰণৰ শাক পাচলি আদি অন্যতম ইয়াৰ উপৰি অনা ভাৰতীয় বহুতো খাদ্য ভাৰতৰ খাদ্য সম্ভাৰত লগ লাগিছে যদি যদিও ভাৰতৰ থলুৱা খাদ্যসমূহৰ সোৱাদ খুব গুৰুত্বপূৰ্ণ ভাৰতৰ জনজাতিসমূহে বহুতো কম মছলা ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰে মছলাৰ ভিতৰত পিঁয়াজ আদা নহৰু জলকীয়া জিৰা ধনিয়া আদিয়ে অন্যতম যিহেতু ভাৰত এখন কৃষিপ্ৰধান দেশ গতিকে ইয়াত মছলাসমূহো মানুহে ঘৰতে তৈয়াৰ কৰি লয় ভাৰতৰ এখন খুব ধুনীয়া ৰাজ্য হৈছে অসম ইয়াত ব্যৱহাৰ কৰা প্ৰধান খাদ্য দুবিধ হৈছে ভাত আৰু ৰুটি বিভিন্ন ধৰণৰ শাক পাচলিৰে অসম ভৰপূৰ হৈ থাকে অতি কম মছলাৰে ৰন্ধা অসমৰ খাদ্য সম্ভাৰ যথেষ্ট সোৱাদ লগা ন্য়ুনতম মছলা আৰু চৰ্বি ব্যৱহাৰ কৰে অসমীয়া মানুহসকলে লগতে মাছৰ অধিক ব্যৱহাৰ কৰে সুগন্ধিযুক্ত পাত লতিকাৰ ব্যৱহাৰ কৰে মছলাৰ ভিতৰত সেউজীয়া শাকৰ সমাহাৰ খুব বেছি আৰু টেঙা ব্যঞ্জন বিশেষকৈ টেঙা ব্যঞ্জনৰ কথা ক'বই লাগিব অসমীয়া খাদ্য সম্ভাৰত টেঙা ব্যঞ্জন টেঙা মাছৰ জোল এইবোৰ খুব গুৰুত্ৱপূৰ্ণ খাদ্য অসমীয়া মানুহে খুব খাই ভাল পায় অসমীয়া আহাৰত পাহাৰীয়া শুকান বা আচাৰ কৰা খাদ্য়াভাসৰ লগতে সমতলৰ সতেজ উপকৰণ দুয়োটা প্ৰভাৱেই বিদ্য়মান বিভিন্ন সংস্কৃতিৰ প্ৰভাৱ পৰাৰ বাবে এই অঞ্চলটোৰ খাদ্য়াভাসৰ মাজতো বিভিন্ন বিভিন্নতা বিৰাজ কৰে ভাৰতীয় ভাৰতৰ মূল খাদ্য ভাত আৰু ৰুটি আৰু সকলো খাদ্যই ভাতৰ লগত সম্প ভাত আৰু ৰুটিৰ লগত সম্পৰ্ক থকা অসমীয়া অসমীয়া আহাৰ সাধাৰণতে খাৰ আৰু শাকেৰে আৰম্ভ হয় আৰু টেঙা ব্যঞ্জনেৰে সমাপ্ত হয় খাৰ আৰু টেঙাৰ ব্যৱহাৰ অসমীয়া খাদ্যৰ ন্য়ূনতম বৈশিষ্ট অসমীয়া খাদ্যৰ অন্যতম বৈশিষ্ট্য় ভাত খোৱাৰ পিছত অসমীয়া মানুহে তামোল পাণ খায় মুখ শুদ্ধি কৰাও এক পৰম্পৰা খাৰ অসমীয়া ব্যঞ্জনৰ এক সহজ উপকৰণ ইয়াক অসমীয়া মানুহে আগতে নিমখৰ সলনি ব্যৱহাৰ কৰিছিল যিহেতু সেই সময়ত নিমখ সতকাই পোৱা নগৈছিল সেইবাবে অসমীয়াৰ মাজত খাৰখোৱা অসমীয়া যোজনাটো বৰ্তমানেও প্ৰচলন হৈ আছে আৰু ভাৰতীয় মানুহে প্ৰচুৰ পৰিমাণে খাদ্যত জ্বলা ব্যৱহাৰ কৰে কেৱল জালুকীয়া আদি কিছুমান বিশেষ পৰিৱেশনৰ বাহিৰে জালুকীয়া খাদ্য খালে জ্বলা জলকীয়াটো ব্যৱহাৰ কম কৰে কিন্তু অতিৰিক্ত উপাদান হিচাপে কেঁচা জলকীয়াৰ সক্ষম ব্যৱহাৰ আছে ভাতৰ লগত ৰুটিৰ লগত প্ৰায় কেঁচা জলকীয়া খোৱা হয় কেঁচা জলকীয়াৰ কেইবাটাও ঔষধি গুণ আছে বুলি বিশ্বাস কৰা হয় কেঁচা জলকীয়া ভাজি বা তৰকাৰীত মছলা হিচাপে ব্যৱহাৰ কৰা হয় ইয়াৰ উপৰি বা যিবোৰ ভাৰতীয় মানুহে মছলা ব্যৱহাৰ কৰে এই মছলাবোৰ ঘৰতে প্ৰস্তুত কৰি লয় যেনে পিঁয়াজ নহৰু আদা এইবোৰৰ খেতি মান ভাৰতীয় মানুহে ঘৰতে কৰে যিহেতু ভাৰত এখন কৃষিপ্ৰধান দেশ গতিকে যথেষ্ট পৰিমাণৰ মছলা ভাৰতত পোৱা যায় এনেদৰেই ভাৰতীয় খাদ্যসম্ভাৰ যথেষ্ট সোৱাদ লগা হয়